হাতেৰে তৈয়াৰ কৰা কাপোৰবোৰ বজাৰৰপৰা ৰেডি মেড কাপোৰৰপৰা পৃথক কাৰণ হাতেৰে নিজে হাতে বোৱা যেনে তাত বৈ কাপোৰ বয় গতিকে সেইবোৰ কাপোৰবোৰ কোমল হয় পিন্ধিবলৈও ভাল গৰম দিনতটো বোৱা কাপোৰবোৰ আটাইতকৈ ভাল পিন্ধিবলৈ গতিকে টাউনৰ ৰেডি মেড কাপোৰবোৰৰ লগত নিমিলে ৰেডি মেড কাপোৰবোৰ নিজৰ ইচ্ছামতে আপুনি আনিব কেতিয়া চুটি আহিব কেতিয়াবা আকৌ দীঘলহে আহিব কোনোবাখন আকৌ বহল কোনোবাখন ঠেকহে কিন্তু নিজে যদি আপুনি বনাই হাতে তৈয়াৰ কৰে সেইসমূহ নিজৰ ইচ্ছামতে নিজৰ পচন্দত বনাব পাৰে কিমান বহল লাগে কিমান দীঘল লাগে কেনেকুৱা ফুলৰ লাগে কি কথা আমি নিজেও ব'ব পাৰোঁ বোলে হাতে কৰা ফুলও এতিয়া নিজেই আমি ফুল কৰি নিজৰ পচন্দত নিজৰ ৰঙে তৈয়াৰ কৰিব পাৰোঁ কিন্তু দোকান বা বজাৰত কিনিবলৈ গ'লে হয়টো সেইটো পচন্দৰ ৰঙটো নাপাবও পাৰোঁ পচন্দত ফুলটো নাপাবও পাৰোঁ কিন্তু নিজে বোৱা কাপোৰটো সমান মুঠতে কোনো পধ্যেই কেতিয়াও সমান হ'বই নোৱাৰে কাৰণ ৰেডি মেড কাপোৰত আৰু কিনা কাপোৰতকৈ নিজে বোৱা কাপোৰবোৰ আমি যথেষ্ট পিন্ধি আৰাম পাওঁ আৰু হেৰি কৰি ভালপাওঁ আৰু চিলাই কৰা কাপোৰ সেইকাৰণে কিনিবলৈও মানুহে ভালপায় আৰু যিমান পইচা পাতি খৰচ তাকৰ বুলি কথা নাই কিন্তু বোৱা কাপোৰবোৰ আমি পিন্ধি নিজে কিনিও নিজে পিন্ধোঁ আৰু লোকেও চাওঁ কিনি মেলি মানে ভালে পায় বোৱা কাপোৰবোৰ ৰেডি মেড কাপোৰতকৈ চিলাই কাপোৰতকৈ মানে বোৱা কাপোৰ সেইকাৰণে মানে মানুহে ভাল পাই যিহেতু পিন্ধিবলৈ আৰাম নিজৰ পচন্দত মানে কৰি ল'ব পাৰি সেইকাৰণে সকলোৱে ভালেই পাব পিন্ধি গোটেই ৰেডি মেড কাপোৰ আৰু চিলাই কাপোৰৰ মাজত পাৰ্থক্যটো সেইটোয়ে ঢেৰ বজাৰ আছে বজাৰত ঢেৰ কাপোৰ আছে কিন্তু হ'লেও আপুনি বোৱা চাদৰখন ওলিয়াই দিয়ক বা বোৱা কাপোৰ এজোৰ ওলিয়াই দিয়ক যিমান মানুহে চাব যিমান মানুহে পচন্দ কৰিব যিমান মানুহে কিনিবলৈ হেৰি কৰিব কিনা কাপোৰযোৰত মানে ইমান হেৰি তাৰপৰা বোৱা কাপোৰ এযোৰ ক'ৰবালৈ পিন্ধি গ'লে আপোনাৰ মানুহে যিমান চকু দিব যিমান ভাল লাগিছে বুলি ক'ব সেইটো হয়টো কিনা কাপোৰযোৰত মানে যিমান দামি কাপোৰ নহওক সেই কিনা কাপোৰযোৰত সেই বোৱা কাপোৰযোৰৰ লগত নিমিলেই চবেই বোৱা কাপোৰযোৰেই ভাল পাব যিহেটো পিন্ধিবলৈও আৰাম নিজৰ পচন্দতো হয় মানে